ময়তো সকলো ধৰণৰ গছ গছনি ৰোৱাটোৱে বিচাৰোঁ কাৰন গছ গছনিয়ে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰি আছে মই গছ গছনিৰ ভিতৰত ফল মূলৰ গছ আৰু ভাল কাঠৰ গছ ৰোৱাটো বিচাৰোঁ সেই ফল মূলৰ গছ ৰুলে আমি বিভিন্ন সময়ত বিভিন্ন ফল মূল খাবলৈ পাওঁ আৰু কিছুমান ফল মূলৰ পৰা আমি উপাৰ্জনো কৰিব পাৰোঁ যেনে ঘৰত আম কঠাল লাগিলে আমি খোৱাৰ উপৰিও বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ আৰু আমৰ আচাৰ বনাব পাৰোঁ সেই আচাৰ বজাৰত বিক্ৰী কৰি আমি উপাৰ্জন কৰিব পাৰোঁ আৰু গছ ভাল গছ গছনি যেনে শাল চেগুন আদি আদি গছ ৰুই গছ ডাঙৰ হোৱাৰ পিছত আমি সেই গছৰ কাঠেৰে ফাৰ্ণিচাৰ তৈয়াৰ কৰিব পাৰোঁ আৰু ফাৰ্ণিচাৰ তৈয়াৰ নকৰিলেও সেই কাঠ আমি বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ আৰু ফুল গছ ৰুই আমি ঘৰখনৰ সৌন্দৰ্যটো বৃদ্ধি কৰিব পাৰোঁ কাৰণ ফুলে মানুহৰ মন আনন্দিত কৰে ৰাতিপুৱা শুই উঠি ফুল গছকেইজোপা দেখিলে মানুহৰ মনটো অলপ ভাল লাগে আৰু শাক পাচলিৰ খেতি কৰি আমি ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰোঁ এনে শাক পাচলিৰ বিভিন্ন খেৰি কৰি আমি ঘৰত নিজে খায়ো বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ নহ'লেও আমি ঘৰৰ মুখৰ আগতে সেই শাক পাচলিৰ ৰাহি অংশ আমি বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ